অ' প্ৰস্তুতি অ' তোমাৰ খবৰ ভাল ন অ' মইও ভালে আছোঁ দিয়া বহুদিন তোমাৰ খবৰ ল'বও হোৱা নাই এতিয়া মই ঘৰতে আছোঁ তুমি পঢ়া শুনা কেনেকুৱা চলি আছে বা মইও চলি আছে কমপ্লিট হ'ল বাৰু এতিয়া আকৌ পঢ়ি আছোঁ বেলেগৰ কাৰণে এদিন লগ হ'ব পাৰিলোঁ হয় নেকি আমি বহুত দিন আমি লগ পোৱাও নাই তেনেকৈ লগ পোৱাও হ'ল হয়

অ' পাৰিলোঁ হয় এই মঙগলদৈ পাৰ্কতে যাব পাৰিলোঁ হয় আৰু তাত খোৱা কেনেকুৱা কৰিবা খাৰখোৱাত যাব পাৰি পিছে অ' অ' অ' মোৰ তো তোমাৰ যদি আৰু তেনকৈ লগৰ আছে ল'বা

আৰু আমি পৰহি মানে যাব পাৰিনে অ' আৰু বাকীকেইজনীকো সুধি ল'ব লাগিব আকৌ যাব বৰষা যাব কৰবী যাব আৰু মিতালী এনেকৈ যাব তোমাৰ লগৰ কোনো কোনোবা আছে যদি ল'ব পাৰা

অ' সিহতঁকো লৈ ল'ব পাৰা যিহেতু আমি লগৰে হয় সিহঁতোটো হ'ব

অ' ঠিক আছে বাৰু আমি তেতিয়াহ'লে পৰহি লগ পাম অ' অ' তেনেকৈ যাম তাৰপিছত তাত লগ হ'ম হৈ তেনেকৈ যাম আৰু